বৰ্তমান যিহেতু মই এগৰাকী ছাত্ৰী গতিকে মোৰ কোনো ধৰণৰ জীৱিকা নাই পঢ়াই হৈছে মোৰ একমাত্ৰ কাম গতিকে মই পঢ়ি আছোঁঁ